হেল্ল' মই অথনি বুক কৰা অ'টোখন হয়নে মই আপোনাক সাতটা বজাতেই মাতিছিলোঁ আপুনি এতিয়াও আহি নাপালেহি এতিয়া চাৰে সাতটা হ'ল মই এঙাৰখোৱা চাৰিআলিতে ৰৈ আছোঁ আপুনি বাৰু এতিয়া ক'ত আছে অঁ আপুনি অকণ পাৰিলে সোনকালে আহকচোন মই ৰৈ আছোঁ আপোনাৰ কাৰণে